বাইছ আগষ্ট দুহেজাৰ বাৰ বাৰ মে' দুহেজাৰ উনৈছ পাঁচ জানুৱাৰী দুহেজাৰ ষোল্ল ছয় আগষ্ট দুহেজাৰ বিছ সাত ডিচেম্বৰ দুই হাজাৰ বাইছ